পশুপালনৰ ক্ষেত্ৰত সাধাৰণতে আমি ব্যৱহাৰ কৰোঁ কৰা কৰা কিছুমান যোনটো খাদ্য হৈছে মানে মাকৈ চয়াবিনযুক্ত খাদ্য আলফালফা কটা শুকান ঘাঁহ খেৰ কচু কলগছ চাপৰ পলিচ ইত্যাদি আৰু স্বাস্থ্যৱান কৰিবৰ বাবে জন্তুবোৰক আমি চাপৰ পুলিচ ইত্য়াদিবোৰ তাৰ লগত আমি

পাচলি বাকলি তাৰপাছত কলগছ কুটি দিওঁ কচু কুটি দিওঁ ভাতৰ মাৰ দিওঁ চাউল ধোৱা পানী সেইবোৰ দি আমি দানা বনাওঁ আকৌ ফল মূল বেয়া ফল মূল থাকিলে আমি পাচলি থাকিলে সেয়াও আমি দানা বনাই সিহঁতক খোৱাওঁ আমি তাহাঁতৰ জন্তুবোৰক স্বাস্থ্যৱান কৰিবৰ বাবে আমি পুষ্টিকৰ খাদ্য খুওৱাটো পচন্দ কৰোঁ